হয় আমাৰ কি কয় আমাৰ বন্ধুসকলে আমাৰ কৰ্মে আপোনাৰ কি কয় মোৰ যিখিনি আপোনাৰ কি কয় স্কুলত পঢ়ি থকা বন্ধুসকল বন্ধু বান্ধৱীসকল আপোনাক মোৰ কলেজীয়া আপোনাৰ কি কয় যিবিলাক বন্ধুসকল আছিলে আমি মানে কি কয় এটা পৰিকল্পনা কৰিছিলোঁ যে আমি পাহাৰলৈ গৈ পেলাই এটা কি কয় আপোনাৰ কি কয় এটা আনুষ্ঠান কৰিমগৈ বা এটা পিকনিক প্লেচলৈ যামগৈ সেই হিচাপে কি কয় আমি তেনেকৈ আপোনাৰ কি কয় হেৰিয়ালৈ গ'লোঁ আমাৰ ওচৰৰে এখন পাহাৰ আপোনাৰ কি কয় নামচাং বুলি কয় সেইটো আমাৰ ওচৰৰে বা আমাৰ কি কয় আমাৰ শিৱসাগৰ আৰু গেলেকীৰ প্ৰায় সকলো মানুহে আপোনাৰ চিনি পায় যে কি কয় নামচাংখন কোনডোখৰত আছে নামচাং পাহাৰ কোনডোখৰত আছে ঠিক তেনেকৈ আপোনাৰ কি কয় আমি আমাৰ যাত্ৰা আৰম্ভ কৰিছিলোঁ আপোনাৰ নামচাং পাহাৰলৈ নামচাং পাহাৰৰ আপোনাৰ কি কয় আমাৰ ঘৰৰ পৰা প্ৰায় আপোনাৰ কি কয় পোন্ধৰ মানে বিছ টু পঁচিছ কিলোমিটাৰ হ'ব আপোনাৰ তেনেকৈ আপোনাৰ কি কয় আমাৰ সহপাঠী গোটেই বন্ধুসকল লগ হৈ পেলাই আমি মিনিমাম আপোনাৰ কি কয় বিছ বা বাইছজন লোকে আপোনাৰ কি কয় আমি বাইকেৰে আপোনাৰ তালৈকে গৈ যাত্ৰা আৰম্ভ কৰিলোঁ যাত্ৰাৰ ক্ষেত্ৰত আমাৰ তেনেকৈ আপোনাৰ ধৰি লওক কি কয় আমি প্ৰথমতে গৈ দেখা পাওঁ যে আপোনাৰ কি কয় নাগালেণ্ডত আপোনাৰ এটা নিয়ম আছে যে কি আপোনাৰ কি কয় তাত যিবিলাক আপোনাৰ কি কয় আমাৰ প্ৰশাসন আছে প্ৰশাসনৰ আপোনাৰ কি কয় তাত আপোনাৰ কি কয় এটা হেৰি ল'ব লাগিব আপোনাৰ এখন গেট পাছ কাটিব লাগিব সেই গেট পাছ আপোনাৰ কি কয় আই আৰ বিৰ দলটোৱে কাটে পাৰ হেড আপোনাৰ কি কয প্ৰায় ডেৰশ টু দুশ টকা মানকৈ কাটে তাপা এনেকৈ কাটি পেলাই আমি কি কয় নামচাং মানে কি কয় দিশে আমি যাওঁ নামচাং যোৱা দিশে আমি দেখা পাওঁ যে কি কয় আপোনাৰ তাত কি কয় প্ৰায় ৰাস্তাবিলাক আগতকৈ ধৰি লওক উন্নত হৈছে চৰকাৰবিলাকেও ধৰি লওক কি কয় অকণমান চকু দিছে নেকি পাহাৰীয়া অঞ্চলত আপোনাৰ কি কয় আগৰ আপোনাৰ পাহাৰৰ ৰাস্তা নাই তথাপিও আপোনাৰ জেগাই জেগাই বহুত ঠায়ে ঠায়ে আপোনাক কি কয় ৰাস্তাবিলাক অকণমান বেয়া হৈ আছে তথাপিও তেনেকৈ জৰাজীৰ্ণ ৰাস্তাত আপোনাৰ ভাল বেয়া ৰাস্তাত তেনেকৈ গৈ পেলাই আপোনাৰ কি কয় আমি গন্তব্য স্থান পালোঁগৈ আৰু গৈ থকা আপোনাৰ কি কয় ৰাস্তাত আমি দেখা পাওঁ যে বহুতো আপোনাৰ ধৰি লওক কি কয় বহুত বুলিয়ে নকওঁ জেগাই জেগাই আপোনাৰ ধৰি লওক কি কয় আপোনাৰ কি কয় বাঘো দেখা পাইছোঁ হয়তো তেওঁ আমাৰ বাইকৰ মাত শুনি পেলাই জংঘললৈ জঁপিয়াইছে বা কিছুমান হৰিণাও আছে তেওঁলোকেও আপোনাৰ ধৰি লওক কি কয় পলাইছে প্লাছ আপোনাৰ কি কয় শহা পহু এনেকৈ প্ৰায় কিছুমান বস্তু আমি দেখি পাব দেখি পাওঁগৈ দেখি পাই পেলাই চাই দেখি পাওঁগৈ তাৰ পৰা আপোনাৰ কি কৰোঁ আমি গৈ পেলাই আমি যেতিয়া গন্তব্য স্থান পাওঁগৈ গন্তব্য স্থানত গৈ পেলাই আমাৰ মোৰ নিজৰে বন্ধু আপোনাৰ মোৰ বহুকেইজনে আছে বৰ কাৰণ কেলৈ কি কয় মই এনেই মানে মই দাঁতিকাষৰীয়া অঞ্চলৰে মানুহ তেওঁলোক মোৰ কি কয় মোৰ তেনেকৈ সেইটো হিচাপত মোৰ বন্ধুও আছে তাতে তাৰ পৰা সেই নিশাটো তেওঁলোকৰ ঘৰতে কটাৰ আপোনাৰ পৰিকল্পনা কৰিলোঁ পৰিকল্পনা তাৰ পৰা আপোনাৰ গোটেই নিশাটো তেওঁলোকৰ ঘৰত আপোনাৰ থাকি পেলাই ধুনীয়াকৈ আপোনাৰ কি কয় ভাত ভাত চাত খাই পেলাই কিয়নো আমাৰ মানে কি কয় ওচৰৰে হ'লেও আমি গৈ পেলাই মানে ধৰি লওক অকণমান ভাগৰ জোগৰো লাগে ভাগৰ জোগৰ লগাৰ কাৰণে আমি ধৰি লওক কি কয় নিশাটো শুই দিম বুলি আমি এটা প্লে মানে আলোচনা কৰিলোঁ তাৰ পৰা ৰাতিপুৱা আপোনাৰ তেওঁলোকৰ যিবিলাক আপোনাৰ মৰং বুলি কয় যেনেকৈ আমাৰ অসমীয়াত ক'বলৈ আপোনাৰ নামঘৰ

চাবলৈ আপোনাৰ ধৰি লওক বহুতো আপোনাক কি কয় কিছুমান আপোনাৰ নেদেখা বস্তুও তাত থাকে আপোনাৰ কাঠৰে নিৰ্মিত আপোনাৰ ধৰি লওক বাঁহ সিংহ ভালুক ইত্যাদিকে কৰি পেলাই তেওঁলোকৰ আৰু বহুত কিছুমান আপোনাৰ কি কয় পুৰণি আপুৰুগীয়া বস্তু তেওঁলোকে তাত কি কৰে এনেকৈ সজাই থৈ দিয়ে সেইবিলাক আপোনাৰ কি কয় চালোঁ সেইবিলাক চাই পেলাই তাৰ পৰা তেওঁলোকৰ আপোনাৰ ধৰি লওক প প্ৰত্যেকৰ ঘৰতে আমি ধৰি লওক তেওঁলোকৰ এটা এটা অস্ত্ৰ ভাণ্ডাৰ থাকেই সেইবিলাকো আমি হয়তো আগতেতো আমি দেখিও পোৱা নাই সেইবিলাকো আমি চালোঁ চাই পেলাই আপোনাৰ ধৰি লওক কি কয় তেওঁলোকেও খাই তাপা ৰাতিপুৱা আপোনাৰ কি কয় ভাতসাঁজ আপোনাক কি কয় খাবলৈ হ'ল ধুনীয়াকৈ আমাক ভাতসাঁজ তেওঁলোকে পৰিৱেশন কৰিলে ভাতসাঁজো খুব তৃপ্তিৰে খালোঁ ৰাতি ভাতসাঁজৰ ভাতসাঁজো বাৰু খুব তৃপ্তিৰে খালোঁ মানে তেওঁলোকৰ এটা কি কয় এটা মানিবলগীয়া কথা যে যেতিয়া নেকি তেওঁলোকৰ অতিথি যায় বিশেষকৈ আপোনালোকৰ ঠাণ্ডা দিনত আপোনালোকে লক্ষ্য কৰিব আপোনালোকে তেওঁলোকে আপোনাৰ অতিথিৰ কাৰণে আপোনাৰ ধৰি লওক কি কয় বা তেওঁলোকেও সেইটো ব্যৱহাৰ কৰে অতিথিৰ কাৰণে আপোনালোকৰ ধৰি লওক কি কয় গৰম পানী প্লাছ আপোনালোকৰ যিবিলাক আপোনাৰ ধৰি লওক কি কয় সেই কাপোৰ কাপোৰ এনেই জেনেৰেলী ধৰিলি ধৰি লওক আপোনাৰ ধৰি লওক আজি ঠাণ্ডা দিনত আপোনালোকৰ ঘৰলৈ যদি এজন অতিথি আহে তেওঁক আমি ধৰি লওক কি কয় তেওঁলোকৰ কাৰণেতো এক্সট্ৰাকৈ আমি কাপোৰ নথওঁ আমি নিজে ব্যৱহাৰিত আপোনাৰ কাপোৰে তেওঁলোকক দিওঁ কিন্তু তেওঁলোকৰ মানে কি কয় নি অতিথিৰ কাৰণে এক্সট্ৰাকৈ আপোনালোকে তেওঁলোকৰ একোখন একোখন বা কি কয় দুখন তিনিখন আপোনাৰ ধৰি লক কি কয় তেনেকৈ কাপোৰ ৰাখি থওঁ বিশেষ বিশেষভাৱে অতিথিৰ কাৰণে সেইটো এটা ভাল লাগিল আপোনাৰ ভাত চাত খাই হোৱাৰ পিছত আপোনাৰ কি কয় তাৰপিছত আপোনাৰ ভাত খোৱাৰ পিছত আকৌ তেওঁলোকে চাহ পৰিৱেশন কৰে অঁ চাহ পৰিৱেশন কৰাৰ পিছত আপোনাৰ কি কয় তাপা কি কয় গৰম পানী আপোনালোকক সেই হাত ভৰি ধুবলৈ দিয়ে তাৰ পৰা ধুনীয়াকৈআপোনাৰ নতুন কাপোৰে আপোনাৰ ধৰি লওক কি কয় ধুনীয়াকৈ চেণ্ট টেণ্ট মাৰি স্প্ৰে' চিস্প্ৰে' মাৰি পেলাই আপোনাৰ ধৰি লওক ধুনীয়াকৈ শুবলৈ দিয়ে আৰু সেয়েহে আপোনাৰ অভিজ্ঞতা কিন্তু পাহাৰত আপোনাৰ যাওঁতে ধৰি লওক কিছুমান আপোনাৰ কি কয় সাৱধানতাও ল'বলগীয়া হয় কিয়নো তাত আপোনাৰ জংঘলী জানোৱাৰ আপোনাৰ বহুতখিনিও ঘূৰি ফুৰে বিশেষকৈ আপোনাৰ বস্তিৰ মাজত নহয় বাৰু বিশেষ ৰাস্তাৰ মাজত আপোনাৰ ধৰি লওক বহুতখিনি অকণমান সাৱধান ল'বলগীয়া হয় তাত আমাৰ এজন দুজনে ধৰি লওক কি কয় পৰি অকণমান আঘাতো হৈছে কাৰণ কেলৈ কিছুমান ৰাস্তা আপোনাৰ কি কয় খলা বমাও আছে যে সেইটো কাৰণে আপোনাৰ ধৰি লওক কি কয় অক মান দুখ চুখ পোৱাও গৈছে সেয়েহে আপোনাৰ কি কয় যাওঁতে আপোনাৰ যিসকল যায় আপোনাৰ ভালকৈ আপোনাৰ ধৰি লওক যিবিলাক ছেফগাৰ্ড হওক হেলমেট হওক এনেকুৱাবোৰ আমাৰ গ্ল'ভছ হওক জোতা হওক এনেকৈ ধুনীয়াকৈ পিন্ধি মেলি যাব লাগে কাৰণ কেলৈ পাহাৰৰ কথা ক'ৰবাত আপোনাৰ ধৰি লওক পকা পাব ক'ৰবাত আপোনাৰ কেঁচা পাব সেইটো হিচাপে ধুনীয়াকৈ আপোনাৰ কি কয় যোৱাটোৱে ভাল কথা আৰুনো কি ক'ম মই আপোনালোকক এতিয়া ধৰি লওক কি কয় ওচৰৰ আপোনাৰ ধৰি লওক হৈ হিচাপে আপোনালোকক যিটো দেখিছোঁ যে কি কয় আপোনালোকে পাহাৰ এনেকৈ যদি ভ্ৰমণ কৰিব পাৰিছে পাৰিলে আমাৰ এইফালেও এপাক আহিব আপোনালোকে চাব যে পাহাৰৰ ভ্ৰমণটো কিমান এটা শোচনীয় আৰু দেখিবলগীয়া হয় মানুহে কৈ থাকিব পাহাৰখন দেখিবলৈ বহুত ধুনীয়া হয় সেইটো কাৰণে আপোনালোকে এবাৰ আহি চাব পাহাৰখন চাব কিমান ধুনীয়া কিমান নহয় সেয়াই আৰু